অ নাম প্রসঙ্গ কৰি ভাল পাওঁ আৰু লগৰৰ লগত আমি নাম প্রসঙ্গ কৰিছিলোঁ বা নাম গাই ফুৰিছিলোঁ বেছিকৈ আমি মানে মই বেছিকৈ তাল বজাইছিলোঁ তাল বজাই ভাল পাওঁ আৰু সেইকাৰণে মই তালেই বজাওঁ আমাৰ নাম দিয়া মানুহ আছে নাম তেওঁলোকে দিয়ে আৰু আমি ধৰোঁ